আমি হাঁহ কুকুৰা পালন কৰোঁ যে ধুনীয়াকৈ চাউল ধান ভাতেই হওক যি হওক ধুনীয়াকৈ আমি পোহপাল কৰোঁ সেই পোহপালত এতিয়া গঁৰালটো লেতেৰা হ'লে বেমাৰ হ'ব সেইটোও চাফা কৰিব লাগিব আৰু আমি যে সকলো বস্তু হাঁহ কুকুৰাই নহয় গাহৰি হওক এই ছাগলী হওক সেইবোৰো আমি ভালকৈ যতন কৰি খোৱা খাদ্য দি পেলাই সেইবোৰ ভালকৈ যতন কৰিব লাগিব তেতিয়া আমি কিবা এটা হ'লেও তাৰপৰা আমি কিবা লাভ লাভ হ'ব সেইকাৰণে আমি প পোহপাল কৰোঁ আৰু আমি যেনেকেই কুকুৰাজনী কণী পাৰিবলৈ হৈছে এই সজাত দিব লাগিব ধুনীয়াকৈ সজাত কণী পাৰিব

এই পোৱালিবোৰ ধুনীয়াকৈ খোৱাই বোৱাই ডাঙৰ দীঘল কৰিলে তাৰপৰা আমি কিবা হয়তো কিবা এটা লাভৰ লাভ পাম সেয়া আমাৰ ল'ৰা ছোৱালী নাতি দুটা সকলো আছে সেইবোৰো পোহপাল কৰোঁ এই জেগাডখৰ বোলে লেতেৰা হৈ আছে চাফা কৰিব লাগে সেইবোৰ ক'লেও বা নক'লেও নিজে জানিব লাগিব যে আমি হাঁহটোক পুহি কি লাভ পাম কি পাম আমি তাত ও খাবলৈ হ'লেও পাম বিকিলে আমি পইচা হ'লেও পাম কিবা এটা হ'লেও আমাৰ কামত খাটিব সেইবোৰে মানে আমি পোহপাল কৰিব লাগে যে সকলোৱে জানিব লাগে যে এইবোৰ বস্তু কিবা এটা লাভৰ লাভ হ'ব সেইবোৰে আমি এতিয়া সেইবোৰ চাফ চিকুণতা থাকিব লাগে আৰু এয়া জেগাডখৰ আজি বোলে কুকুৰাজনী ডাঙৰ হ'ল এই বোলে কণী পাৰিবলৈ হ'ল ও এই সজাগটো দিব লাগিব ও সেইবোৰে মানে আমি খিয়াল ৰাখিব লাগিব তেতিয়া আমি কিবা এটা লাভৰ লাভ হ'ম